সাৰ দিয়া শাক পাচলিতকৈ নিজেই ঘৰত কৰা শাক পাচলিয়ে কি দৰে শৰীৰ উপকাৰ কৰে আমি শৰীৰ উপকাৰ কৰা কথা এইটোৱে কওঁ যে আমি সাৰ দিয়া পাচলি প্ৰকৃততে আমি নাখাওঁ নাখাওঁ মানে মই নাখাওঁ ঠিক সেইদৰে আমাৰ ঘৰতে আমি প্ৰত্যেক পাচলি কৰোঁ ধৰক অমিতা অমিতা আলু ৰুওঁ আলু ৰুওঁ মানে কম পৰিমাণে ৰুওঁ সাৰ নিদোঁ সেই আলু আগটোৰ পৰাও আমি উপকৃত হওঁ ঠিক তেনেদৰে ৰঙলাও জিকা জাতিলাও কোমোৰা ভেন্দি দাংবডি বেঙেনা ঠিক তেনেদৰে বহুতো পাচলি মোৰ ঘৰত মই নিজেই কৰোঁ ঠিক কৰি পেলাই সাৰটো প্ৰয়োগ নকৰো সাৰটো প্ৰয়োগ কৰো এইটো সাৰেই কৰো যে ধৰক আমি ঘৰতে গোবৰ আছে সেই গোবৰ দিওঁ ধৰক গৰু পুহো গৰু গোবৰ দিওঁ ছাগলী পুহিছো ছাগলী গোবৰ দিছো ঠিক তেনেধৰণে প্ৰত্যেক সেইটো পচন সাৰ আমি ঘৰতে তৈয়াৰ কৰিছোঁ কিন্তু আমি যিহেতু বজাৰত পাওঁ যিটো কেমিকেল দিয়া সাৰ পাওঁ এইটো আজিলৈকে ব্যৱহাৰ কৰি পোৱা নাই আৰু ঠিক তেনেদৰে আমি পাচলি প্ৰায়ে কম কিনিয়েই খাওঁ ঠিক ঘৰতেই মোৰ প্ৰত্যেকটো বস্তুৱে লাগে আমাৰ ঘৰৰ পৰিয়ালৰ আচলতে বহুত কম ঠিক তেনেদৰে আমি পাচলি ধৰক এটা ৰঙলাও কাটিলে আমাৰ এটা ৰঙলাও কাটিলে আমাৰ চাৰি সাঁজৰ ওপৰ হয় এটা ৰঙলাওত আমাৰ এনেকুৱা এবিধ ৰঙলাও আছে মানে ডাঙৰ হেৰিটো ডাঙৰ ৰঙলাওটো সেই ৰঙলাওটো এটা ৰঙলাও পাঁচ কেজিও হৈছে এইবাৰ ঘৰতেই আমি কৰিছো ঘৰতেই পকাইছোঁ তেনেকৈ খাইছোঁ কোমোৰা খাইছো কোমোৰাটো ব্ৰেইনৰ কাৰণে বহুত ভাল সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল মানে জনাত ভাল বুলিয়েই কৈছোঁ আৰু গৰমৰ কাৰণেতো এক নম্বৰ ভাল বস্তু ঠাণ্ডা পাচলি কোমোৰাটোত আমাৰ ধৰক এশ আশী তেনেকেই মানে কোমোৰা আমাৰ ঘৰত লাগিছে আমি তেনেকেই ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে অমিতাটো অমিতাটো এটাতো ফলৰ ৰজা হয় ফলৰ ৰজা অমিতা অমিতা খালেতো কিমান জোৰ হজম শক্তিৰ পৰা লিভাৰ প্ৰব্লেমৰ পৰা ধৰক আপুনি লেট্ৰিন কৰাৰ প্ৰতিটো বস্তুতে অমিতাটোৱেই প্ৰয়োজন হয় ধৰক বেমাৰ আদি বহুত ডাঙৰ ডাঙৰ বেমাৰিকো ধৰক অমিতাটোৱেই প্ৰয়োজন হয় আমিতাটো সেইকাৰণে আমি বহুত ব্যৱহাৰ কৰোঁ অমিতাটো আমাৰ ঘৰতেই আছে খুব এ এটা অমিতাত দুই কেজি ডেৰ কেজি সিমানলৈকে হয় ধৰক আমাৰ ঘৰখনে তাৰপৰাই ভক্ষণ কৰোঁ ঠিক তেনেদৰে দুজোপা দুজোপা বা তিনিজোপা দাংবডি দুজোপা বা তিনিজোপা দাংবডি লগালে আমি বহুত দাংবডি হয় ধৰক এসাঁজত খুব বেছি দছডাল দাংবডি ভাজিলেই হয় ঠিক তেনেদৰেই ধুন্দুলি লগাই থৈছোঁ ধুন্দুলি চিনি পায় নহয় বেলেগ নাম আছে যদি নাজানো ধুন্দুলি বোলা বস্তুটো ধুন্দুলি আছে মোৰ ঘৰতে মাটি কম তথাপিতো প্ৰায় বস্তুৱে মোৰ ঘৰতেই আছে ঠিক তেনেদৰে বেঙেনা ৰুই থৈছোঁ ডাঙৰ বেঙেনা নহয় আচলতে সৰু বেঙেনা সৰু বেঙেনা কি আৰু দুজোপা এজোপা ৰুলে মানে এভাজি চিঙি থাকিব পৰা হয় এভাজিত খুব বেছি মানুহ কম পৰিয়াল যেতিয়া আমাৰ ছয়টা সাতটা বেঙেনা ধৰক আলু এটাৰ লগত দি দিলোঁ ধৰক আলু এক দুটা চিঙি আনিলোঁ আলু এক দুটা চিঙিলেওতো ঠিক তেনেদৰে হয় ঠিক তেনেদৰে হয় তাৰপিছতো মই ধৰক কেতিয়াবা নহৰু চহৰু কিনি আনো নহৰু কিনি আনি তাক ৰুই থওঁ মোৰ কম মাটি তাতে বস্তাত মাটি ভৰাওঁ ভৰাই তাত ৰুই থৈ দিওঁ তাৰপা পাতটো ভাজি কেতিয়াবা চবজিত দি খাওঁ আমি সেই তেনে জিকা ভোল তৰি সেইবোৰ মোৰ ঘৰতেই উৎপাদন হৈ আছে আমি তাৰপৰা আচলতে সাৰ দি নাখাওঁ সাৰ দিয়া বস্তু প্ৰায় নাখাওঁ শৰীৰ উপকাৰ উপকাৰী হয় ঠিক আমি তেনেদৰে সাৰ দিয়া বস্তু আমি প্ৰয়োগ নকৰোঁ সাৰ দিলে হয় সাৰ দিলে বহুতো ডাঙৰ হয় মানে এটাৰ ঠাইত দুটা লাগিব পাৰে লগাটো কোনো কথা নাই গুটি লাগিলে যে সাৰ দিব লাগিব সেইটো কথা নাই আমি সেইটো কাৰণে বজাৰত কেমিকেল সাৰ কেতিয়াও নিদিওঁ আমি ঘৰত ব্যৱহাৰ কৰি যিটো কেমি সাৰ দিওঁ সেইটোৱে আচলতে শৰীৰ অপকাৰ নকৰে যিটো উপকাৰ কৰিব খুজিছে আমি তেনেধৰণে আমি একো আমি ছাগলী ছাগলী গোবৰো যথেষ্ট সাৰৰ কাৰণে প্ৰয়োজন হয় গোবৰটোতো এক নম্বৰেই তেনেকৈ আমি পচন সাৰ উলিয়াই বনাইছোঁ ঠিক তেনেদৰে আমি প্ৰত্যেক পাচলি পাচলি লাই পালেঙৰ পৰা ধৰি আমি ঘৰতেই খেতি কৰোঁ খেতিৰ ওপৰতেই নিৰ্ভৰ কৰি আমি প্ৰত্যেক বস্তুৱেই খাওঁ আমি তাৰ বাহিৰেতো আমি বেলেগ বস্তু খোৱাত প্ৰয়োজন নকৰোঁ প্ৰয়োজনবোধ নকৰোঁ আমি আগতেও কৈছোঁ মোৰ বহুত কম পাচলিয়েই প্ৰয়োজন হয় সেই পাচলি কম কাৰণে আমি কম মাটি কম মাটিত কি কৰোঁ আমি এতিয়া হেৰি কৰোঁ বস্তাত মাটি ভৰাই লৈছোঁ বস্তাত মাটি ভৰাই তেনে ধৰণেই খেতি কৰিছোঁ খেতি কৰি তাৰপৰা বহুত উপকৃত হৈছোঁ খাইছোঁ অমিতা এক দুটা লোকেও নি খাইছে আৰু চবৰে স্বাস্থ্যৰ কাৰণে অমিতাটো ভালেই সেইটো কাৰণে আমি অমিতাটো প্ৰায় মানে কিছুমান মানুহ এনেকুৱা আছে ধৰক বেমাৰী আহিলে সেই বেমাৰীটোৱে এটা খুজিলে আমি দি মেলি সিহঁতকো মানে উপকৃত কৰিছোঁ সেই খোৱাই এই অমিতাটো লিভাৰৰ কাৰণে এক নম্বৰতেই দৰৱ আমাৰ কিন্তু অমিতা গছ ঘৰত বেছিকৈ ৰুই থোৱা আছে আৰু সেই অমিতা আমি প্ৰায় খাওঁ বুলি ক'লেও বেয়া নহয় দাইলত দিয়া পা ধৰি ভাজি বনোৱালৈকে প্ৰত্যেক ক্ষেত্ৰতে খাওঁ ঠিক কোমোৰা লাগি আছে মোৰ ঘৰতেই কৰা ৰঙলাও ৰঙলাওৰ পৰা বহুত আছে সাৰটো আমি আগতেই কৈ আছোঁ সাৰ বোলা বস্তুটো আমি নিদোৱে আচলতে বজাৰৰ সাৰ যিমানেই দিব সিমানেই সিমানেই মানে বস্তুটো বাঢ়ি যাব হয় বস্তুটো বাঢ়ি যাব আৰু ডাঙৰ হ'ব ডাঙৰ হোৱাৰ লগে লগে সেইটো শৰীৰৰ কাৰণে বহুত অপকাৰী বস্তু আৰু সেইটো কাৰণে আমি সেই বস্তু আচলতে নাখাওঁ নোখোৱা পৰিৱৰ্তে আমি ধৰক ঘৰতেই প্ৰত্যেক খেতি কৰোঁ ঠিক তেনে কচু কচুটো এটা কিমান ভাল বস্তু কচুটোতো কোনো কেমিকেল দিয়া বস্তু নহয় কচু গছটোত কোনো সাৰ নিদিয়ে কচুটোতো হেৰি হয় তাৰ উপৰিও অমিতা গছজোপাত কোনো সাৰ দিবলগীয়া নহয় আজিকালিতো কিছুমান ডাঙৰ ডাঙৰ কৃষকে খেতি কৰিছে প্রত্যেক গুটি দিয়াৰ পৰা ধৰি প্ৰত্যেকটোতে সাৰ ব্যৱহাৰ কৰিছে সাৰ ব্যৱহাৰ কৰিছে কাৰণে আমি বজাৰৰ পা প্ৰায় বস্তুৱে পাচলি বোলা বস্তুটো আমি কম কিনি খাওঁ যিটোত ধৰক গেলামালত গেলামালৰ দোকানত থাকে সেইটো খাওঁ কিন্তু পাচলি বস্তুটো আমি খুবেই কম খাওঁ পাচলি নহ'লে নহয় হয় পাচলি নহ'লেই নহয় মানুহ তথাপিতো আমি পাচলি বোলা বস্তুটো বহু খুবেই কম খাওঁ খাওঁ মানে বজাৰৰ পা কম কিনি খাওঁ ইনে কম খাওঁ নহয় আচলতে আৰু সেই বস্তুটো আমি যেতিয়া ঘৰতেই কৰোঁ ঘৰত কৰা বস্তুটো আচলতে আচলমতে মানে কি আৰু অমিতাটো খাওঁ দাংবডিটো লাগিলে দুডাল কমকৈ লাগিব দুদিন বেছি মানে দুদিন দেৰিকৈ ডাঙৰ হ'ব তথাপিতো সাৰ প্ৰয়োজন নকৰোঁ সাৰ প্ৰয়োজন নকৰোঁ সাৰ প্ৰয়োজন কৰাৰ লগে লগে সেইটো বহুত শৰীৰৰ কাৰণে উপকাৰ হয় আমি সেইটো কাৰণে সাৰ প্ৰয়োজন নকৰাকৈ প্ৰত্যেক বস্তুৱে ব্যৱহাৰ কৰি আহিছোঁ আৰু ভৱিষ্যতেও তেনেকৈ ব্যৱহাৰেই কৰি খাই থাকিম আৰু মোৰ বিশেষ মাটি কম তথাপিতো আমি প্ৰত্যেক বস্তাত ভৰাই কৰোঁ আৰু তাৰ ওপৰিঞ্চি এতিয়া ভোট জলকীয়াৰ দাম ভোট জলকীয়াটো কিমান দামটো জানেই বজাৰত আৰু তাৰ উপৰি ভোট জলকীয়া এতিয়া বাহিৰত ধৰক যিসকল কৃষকে ডাঙৰ ডাঙৰ ফাৰ্ম খুলি খেতি কৰিছে ভোট জলকীয়াৰ খেতি সেইবোৰতটো বহুত সাৰ দিছে আৰু সেয়ে সাৰ দিয়া বস্তুটো আৰু ঘৰত মই নিজেই যিটো বস্তাত মানে ভৰাই পেলাই ৰুই পেলা ৰুই খাইছোঁ যিটো আচলতে বস্তাত ভৰাই খাইছোঁ সেই বস্তুটো সাৰটো নিদিয়াকৈ জালটো বেছি আৰু বজাৰত যিটো বজাৰৰ পা আমি ক্ৰয় কৰি খাইছোঁ সাৰ দিয়া বস্তু যিহেতু জালটো বহুতেই কম কম মানে আৰু সেইদৰে ঠিক এতিয়া মই এই সময়ত সেই ভোট জলকীয়াৰ কথাকে কৈছোঁ সাৰ নিদিয়া ভোট জলকীয়া মই দুটা থওঁ আৰু বজাৰৰ লাগিলে দছটা থওঁ বজাৰৰ যিটো সাৰ দিয়া সাৰ দিয়া বজাৰৰ যিটো সাৰ দিয়া জলকীয়া থওঁ সেইটো আচলতে দছটা থ'লেও একো মানে জালটো এই ঘৰত মই সাৰ নিদিয়াটো নিচিনা নহয় আচলতে সদায় সাৰ নিদিয়াকৈ ঘৰত দিয়েই শাক পাচলি শৰীৰ উপকাৰ কৰে তেনেকেই খাব লাগে আচলতে মই এই কথাষাৰ সকলোকে কওঁ যে বজাৰৰ পাচলিতকৈ ঘৰত নিজেই কিবা এটা উৎপাদন কৰি খাওক নিজে আচলতে মাটি নাই যদি ঘৰৰে পিৰালিৰ কাষত পিৰালিৰ কাষত যিবোৰ আচলতে বস্তাত মাটি ভৰাই তাত দুজোপা ভোট জলকীয়া দুটা দাংবডি ধৰক এজোপা জিকা এজোপা যদি ধুন্দুলি দি থয় মানে দিব পৰা বস্তুকেইটা বহুত জেগা নালাগে বহুত কম জেগা লাগে তেনেকুৱা জেগাত সাৰ নিদিয়াকৈ কৰি নিজে নিজৰ শৰীৰটো ভালকৈ থাকিবৰ কাৰণে সকলোৱে সেই বস্তুটো ব্যৱহাৰ কৰি খাওক আৰু বজাৰৰ বস্তুটো কমাই খাওক বজাৰৰ বস্তুটো কমাই খাই নিজে উৎপাদন কৰি খালে নিজেই বহুত স্বাৱলম্বী হ'ব পাৰিব ঠিক সেইদৰে আমি সদায় সাৰ নিদিয়াকৈ বস্তু খাবলৈ সদায় সাৰ নিদিয়াকৈ বস্তু খাবলৈ সকলোকে অনুৰোধ কৰিছোঁ মবাইলৰ জৰিয়তে আৰু চবেই সকলোৱে সাৰ নিদিয়াকৈ খাওক ঘৰতেই প্ৰস্তুত কৰক ঘৰতেই ৰুই যাওক আজৰি সময়ত দুটা পুলি লগাওক পুলি লগাই সাৰ পানী গোবৰ দিয়ক গোবৰ পানী মাটিত এনেকৈ মিলাই দি পেলাই ঘৰতে সকলো বস্তু সকলোৱে খাই থাকক ক'বলৈ নাই কিন্তু শৰীৰ কাৰণে বজাৰৰ বস্তুটো বহুত বেয়া আৰু বজাৰৰ বস্তুটো অধিক প্ৰয়োগ নকৰি আপোনালোকে ঘৰতে প্ৰায়বোৰ বস্তু খাবলৈ শিকক মোৰ এইটোৱে অনুৰোধ সকলোৱে সকলোৱে পাচলি ঘৰত আজৰি টাইমত সময় নষ্ট নকৰিব আজিকালিতো সময় বস্তু কম সময় থাকিবলৈ নাইকিয়া হৈছে তথাপিতো আজৰি সময়ত আপোনালোকে দুজোপা পুলি লগাওক তাৰপৰা সাৰ নিদিয়া বস্তু খাই শৰীৰ শৰীৰ ভালকৈ ৰাখক তাৰে কামনা কৰোঁ